মোৰ এটা প্ৰিন্টাৰ আছিলে প্ৰিন্টাৰটো বেয়া হ'ল মই ভাবিলোঁ আপোনালোকৰ ৱেবছাইটত চালো কি ফেব্ৰুৱাৰী মাহৰ তিনি তাৰিখে দুহেজাৰ তেইছ চনৰ মই আপোনালোকৰ ৱেবছাইটত চালোঁ যিটো দাম আপোনাৰ বিশ হাজাৰ টকীয়া সেইটো আপোনাৰ ত্ৰিছ পাৰ্চেণ্ট ৰেহাই দি আছে সেইটো আপোনাৰ চৈধ্যহাজাৰ টকাত দিছে মই চালোঁ ভাল কোৱালিটী দেখিলোঁ যাতে মোৰ এটা প্ৰিন্টাৰৰ প্ৰয়োজন হৈছে মই দেখিলোঁ তাত এডাল ভাল কোৱালিটীৰ হেডফোন দিছে লগতে এটা পেনড্ৰাইভ দিছে ইমান সুন্দৰ দেখিলোঁ তাতে দেখি মই অৰ্দাৰটো দি দিলোঁ প্ৰিন্টাৰটো ভালে দেখিলোঁ কিন্তু সাতদিনৰ মোক ডেলিভাৰী দিছিলে মোৰ চাৰিদিনতে আহি পালে প্ৰিন্টাৰটো মই ইউজ কৰিছোঁ কিন্তু খুব ভাল কম হেৰি হয় আৰু মোৰ প্ৰিন্টবিলাকো সুন্দৰ হয় মই আগতেও এনেকৈ মই প্ৰিন্টাৰ আনিছোঁ কিন্তু এনেকুৱা ইমান ভাল কোৱালিটী মই প্ৰিন্টাৰ পোৱা নাই কিন্তু এতিয়া আপোনালোকে কেনেকৈ মানে হেৰি কৰি চলাইছে মই ভাবি পোৱা নাই কিন্তু মোৰ তাতে এটা ৰিটাৰ্ণ পলিচিও আছিলে তাতে ত্ৰিছ দিনৰ বেলেগ হেৰি বিলাক প্ৰিন্টাৰবিলাক দেখিছোঁ দহ দিন বা বিশ দিনৰ দিয়ে আপোনালোকৰ ৱেবছাইটত দেখিছোঁ যে ত্ৰিছদিনৰ দিছে এনেকুৱা ইমান ভাল কোৱালিটী মই দেখা নাই ফাৰ্ষ্ট মই আপোনালোকৰ হেৰিয়তে পাইছোঁ মই এইটো অৰ্ডাৰ পালোঁ আনিলোঁ ইয়াৰ ভালে দেখিছোঁ এতিয়া মই বেলেগকো ক'ব পাৰিম যে আপোনালোকৰ ৱেবছাইটত গৈ তেনেকুৱা এটা প্ৰিন্টাৰ ল'ব পাৰে